আমি গছবোৰৰ পৰা এনেকুৱা এটা উপকাৰিতা পাওঁ উপকাৰিতাও আছে তেনেকুৱা কিছুমান কথা আছে গ নেমু গছৰ পৰা ধৰক আপুনি ডালৰ পৰা হেৰি কৰা হয় ডালৰ পৰা হয় গুটি পৰাও কিছুমান হয় ডাল কলম দি পেলাই তাত ৰোৱা হয় তেনেকৈ এজোপাৰ পৰা দহজোপা দহজোপাৰ পৰা বিছজোপা এনেকৈ কৰি কৰা হয় তেনেকৈ পুলি আকৌ তামোল পুলি যেনেকৈ তামোল ৰোৱা হয় তামোলৰ গুটিৰ পৰাই হয় তামোল পচাই পেলাই তাতে ৰোৱা হয় নাৰিকলো তেনেকৈ পচাই পেলাই ৰোৱা হয় তাৰছত লিচুও তেনেকৈ ডালৰ পৰাই হয় ফুল গোলাপ ফুল তগৰ ফুল নাৰ্জী ফুল তেনেকৈ ফুলৰ পৰা পচাই পেলাই তেনেকৈ কৰা হয় আৰু না তগৰ ফুলৰ ধৰক ডাল কটা হয় ডাল কাটি ডাল পচাই পেলাই তেনেকৈ ৰুৱা হয় সকলো ফুলবিলাকৰ পৰা তেনেকৈ হয় লিচু নেমু সব এনেকৈয়ে এইবিলাক বঢ়াই যোৱা যায় আৰু এইবিলাক প্ৰডাকশ্যনটো তেনেকৈয়ে বাঢ়ি যায় আৰু আমি সেইটো কৌশল মানে প্ৰয়োগ কৰোঁ এইবিলাক কাটি কুটি তেনেকৈ ৰুই পেলাই সেইবিলাকৰ পৰা আমি মানে প্ৰডাকশ্যনটোও বাঢ়ি যায় তেনেকৈও আমি খেতি কৰি হেৰি কৰিব পাৰোঁ সেইবিলাক তেনেকুৱা টাইপৰ হয় কথাবিলাক আৰু এয়াই আৰু